হেল্ল' অ আমাৰ কলেজত বিহু ফাংচন পাতিব লৈছে হেল্ল' অ কি অ মই এই গান চান আৰু দুইটাতে জইন কৰিম বুলি ভাবিছোঁ কেনেকুৱা কি হ'ব এতিয়া অ অ কৰিম কৰিম ঠিক অ